হাঁহ কুকুৰাৰ পোৱালি দিয়াৰ আগতে আমি দেখি আহিছোঁ যে সিহঁতক বাঁহ বনাই দিব লাগে খেৰ অকণমান দি পেলাই টুকুৰি পাচিৰপৰা পাচি দি কণী কণীকেইটা দি সিহঁতি উমনি লয় গৰম ভাব দি সিহঁতৰ এমাহ এমাহ পঁচিছ দিন লাগে তেনেকৈ ধৰি পোৱালি উলিয়াই হাঁহ হাঁহ কুকুৰা এমাহ এমাহ তেনেকৈ বহি গৰম মানে একেটা হেৰিতে বহি ধৰি পোৱালি উলিয়াই ত্ৰিছ দিন ত্ৰিছ দিন পঁচিছ দিন লাগে তৃতীয়তে আজিকালি নতুন সঁজুলি ওলাইছে যেনে হিট আজিকালি কণী নি সিহঁতি কাৰেণ্টৰদ্বাৰাই হিট দিয়াই নতুনকৈ হিট দিয়াই দহ পোন্ধৰ দিনত ভিতৰত বা এমাহৰ ভিতৰত পোৱালি উলিয়াই যথেষ্ট কণী দিবও পাৰে এই একেলগে পঞ্চাছ ষাঠিটা কণীও সিহঁতি পেলাই হিট দিয়াই পোৱালি উলিয়াই আজিকালি নতুনকৈ ওলাইছে কিন্তু আগৰ দিনৰ আমি চাওঁতে দেখি পাইছোঁ যে ইমান বা সঁজুলি কিবা পোৱালি উলিয়াওঁতে ইমানখিনি দিব নোৱাৰে খেৰ অকণমান দি পাচিত দি সিহঁতি একমাহ সেই খেৰতে বহি দি ৰাতিয়ে বহি তেনেকৈ পোৱালি উলিয়াই হাঁহ কুকুৰাই আজিকালিহে নতুন নিয়ম উলিয়াই এনেকুৱা মেচিন উলিয়াই আপোনাৰ মেচিন উলিয়াই পেলাই হিট দি পেলাই পোৱালি উলিয়াই